ক্ৰিকেট মোৰ ওৱান অফ ফেভাৰেট গেম মই সৰুৰ পৰা ক্ৰিকেট খেলিছিলোঁ মই যেতিয়া পাঁচ ছয় বছৰ হৈছিল মোৰ তেতিয়াৰ পৰা ক্ৰিকেট খেলিছিলোঁ মোক প্ৰথমে মায়ে এযোৰ প্লাষ্টিকৰ বেট বল কিনি দিছিল মই সেইযোৰৰে প্ৰথম মোৰ ক্ৰিকেট খেলা আৰম্ভ হৈছিল তাৰপিছত আমাৰ ওচৰৰে দাদা কেইজনমানে কাষৰ এখন ফিল্ড আছিল ফিল্ডখনত ক্ৰিকেট খেলা দেখা পাইছিলোঁ তেনেকৈয়ে দেখি দেখি এদিন খেলিব গ'লোঁ খেলিব গৈ ভাল লাগিল ভাল লাগি এনেকেই ক্ৰিকেট খেলা আৰম্ভ কৰিলোঁ তাৰ পিছত দুহেজাৰ এঘাৰ চনত শুনি আছিলোঁ মানুহৰ মুখে মুখে ৱৰ্ল্ড কাপ ৱৰ্ল্ড কাপ দুহেজাৰ এঘাৰ চনৰ ৱৰ্ল্ড কাপ তেতিয়া ইমান বহুত বেছি নাজানিছিলোঁ যে ৱৰ্ল্ড কাপ কি বস্তু হয় তেনেকে আমাৰ ঘৰত টিভি নাছিল তেতিয়া আমাৰ ঘৰত টিভি নহ'লে কাষৰ বৰতা এজনৰ ঘৰত টিভি আছিলে বৰতাহঁতৰ ঘৰত আমি সকলোৱে খেল চাবলৈ গৈছিলোঁ দুহেজাৰ এঘাৰ চনৰ ৱৰ্ল্ড কাপ তেতিয়া ৱৰ্ল্ড কাপখন অনুষ্ঠিত হৈছিল শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজত সেই ৱৰ্ল্ড কাপখনত ইণ্ডিয়াৰ ফালৰ পৰা কেপ্টেইন আছিল মহেন্দ্ৰ সিং ধোনী আৰু ইণ্ডি যেতিয়া টছ হৈছিল টছত শ্ৰীলংকা জয় হৈ বেট ধৰিবলৈ আহিছিল আৰু ইণ্ডিয়াক বলিং কৰিবলৈ মাতিছিল তেতিয়া শ্ৰীলংকাৰ ফালৰ পৰা দিলচান আৰু কুমাৰ ছাংগাকাৰাই বেট ধৰিবলৈ অপেনিং কৰিবলৈ আহিছিল ঠিক তেনেকৈ অপেনিং কৰিব আহি দুশ বাষষ্ঠি ৰাণৰ লক্ষ্য দি ইণ্ডিয়াক বেটিং কৰিবলৈ ছেকেণ্ড ইনিংছত মাতিছিল তেতিয়া ইণ্ডিয়াৰ ফালৰ পৰা বেটিং কৰিবলৈ বেটিং কৰিবলৈ বীৰেন্দ্ৰ সিং সেহৱাগ আৰু শচীন টেণ্ডুলকাৰ আহিছিল তাৰপিছত মোৰ মোৰ খেলৰ ভিতৰত মই খেল চাই বিৰাট কোহলিৰ খেল চাই বহুত বেছি ভাল পাওঁ আৰু যেতিয়া প্ৰথম মই খেল চাইছিলোঁ বিৰাট কোহলিৰ তেতিয়া ইণ্ডিয়াৰ দুটা উইকেটত বিৰাট কোহলি বেট ধৰিব আহিছিল তেতিয় যিটো এগ্ৰেছনত ফিল্ডত নামি আহিছিল বিৰাট কোহলি যিটো ষ্টাইল হেয়াৰকাট আৰু যিটো ষ্টাইলত আহিছিল আৰু সিদিনাৰ পৰা মই বিৰাট কোহলিৰ বহুত বেছি ফেন হৈ গ'লোঁ আৰু বিৰাট কোহলিৰ শ্বটৰ ভিতৰত মোৰ আটাইতকৈ ভাল লগা শ্বট হৈছে কাভাৰ ড্ৰাইভ বিৰাট কোহলিৰ কাভাৰ ড্ৰাইভটো হৈছে ৱৰ্ল্ড বেষ্ট কাভাৰ ড্ৰাইভ আৰু এনেকৈ মই খেল চাই বিৰাট কোহলিৰ খেল হ'লে মোক আৰু একো নালাগে বিৰাট কোহলিৰ খেল চাই বহুত বেছি ভাল লাগে